হেল্ল' অ' মই এইটো ফ্লিপকাৰ্টৰ এজে হেৰিত লাগিছেনে বাৰু অঁ মই দুদিনমানৰ আগত মই দিছান গগৈ মই দুদিনমানৰ আগত আপোনাৰ এই কিবা ফ্লিপকাৰ্টৰ পৰা বস্তু এটা অৰ্ডাৰ দিছিলোঁ মানে মোবাইল এটা অৰ্ডাৰ দিছিলোঁ তাতে অলপ মোবাইলটো প্ৰব্লেম পাইছিলোঁ তাত ৰিটাৰ্ণ কৰিব লাগিছিলে ৰিটাৰ্ণৰ প্ৰচেছটো আপুনি কৰি দিব পাৰিব নেকি এই মানে কি কয় এইকেইদিনতে যেতিয়া পাৰে আৰু মানে কি কয় প্ৰচেছটো কৰি দিলে

অঁ অঁ অঁ এইটো পইচাটো আপুনি পইচাটো ডাইৰেক্ট ৰিটাৰ্ণ কৰিব নে নে আকৌ মোৰ বেংক একাউণ্টতে আকৌ ট্ৰাঞ্চফাৰ হ'ব অঁ অঁ মিনিমাম এদিন দুদিনৰ পিছত হ'বনে নে লগালগ হ'ব বাৰু অঁ অঁ অঁ মই বোলো তাকে প্ৰচেছটো সুধি চাওঁচোন যদি ৰিটাৰ্ণ হ'ব দিয়ক তেতিয়া